আমি যিকোনো এখন ঠাইলৈ ভ্ৰমণ কৰিবলৈ হ'লে আমাক কিছুমান লাগতীয়াল প্ৰয়োজনীয় বস্তু লাগে যেনে আমি ভ্ৰমণ কাৰ্যলৈ যাওঁতে লগত এটা পানী বটল ৰাখিব লাগে যাতে আমি ৰাস্তাটো পিয়াহৰপৰা পৰিত্ৰাণ পাব পাৰোঁ আৰু লগতে অলপ খোৱা বস্তুও ৰাখিব লাগে যাতে আমি ভোকৰপৰাও পৰিত্ৰাণ পাব পাৰোঁ আৰু লগতে অলপ ঔষধো ৰাখিব লাগে আৰু পাৰিলে ফাষ্ট এইড বক্সো লগত লৈ ফুৰিব লাগে আৰু যদি আমি কোনো এখন ঠাইলৈ বেছি দিনৰ বাবে যাওঁ তেন্তে আমি অলপ কাপোৰ বেছিকৈ লগত নিয়াতো উচিত আৰু লগতে থাকিবলৈ হ'লে আমি লগত টুটপেষ্ট টুটব্ৰাছ জোতা চেণ্ডেল এইবোৰ লগত লৈ যোৱাতো ভাল আৰু লগতে আমি আমাৰ প্ৰয়োজনীয় যিবোৰ বস্তু যেনে মোবাইলৰ চাৰ্জাৰ লেপটপৰ চাৰ্জাৰ কেমেৰা হেডফোন এইবোৰ লগত লৈ যাব লাগে তাৰোপৰিও যদি আমি কেতিয়াবা কিছু গৰম ঠাইলৈ যাওঁ তেন্তে লগত অলপ পাতল কপাহী কাপোৰ নিব লাগে আৰু যদি আমি ঠাণ্ডা ঠাইলৈ যাওঁ তেন্তে অলপ গৰম কাপোৰ নিব লাগে যাতে আমি ঠাণ্ডাৰপৰা পৰিত্ৰাণ পাব পাৰোঁ আৰু ইয়াৰ ওপৰিও আমি আমাৰ লগত অলপ পইচা বেছিকৈ নিব লাগে যিহেতু ৰাস্তাত যিকোনো ঘটনা ঘটিব পাৰে যাৰবাবে আমাৰ পইচাৰ বেছি প্ৰয়োজন হয় আৰু ইয়াৰ উপৰিও আমি আমাৰ লগত ঘৰৰ সকলো মানুহৰ কণ্টেক্ট নাম্বাৰ ৰাখিব লাগে যাতে ভ্ৰমণত যদি কিবা বিপদ পৰিবলগীয়া হয় অতি সোনকালে ঘৰৰ লগত কণ্টেক্ট নাম্বাৰ ৰাখিব কণ্টেক্ট কৰিব পাৰোঁ ইয়াৰোপৰিও আমি আমাৰ স্থানীয় স্থানীয় আৰক্ষী চকী বা স্থানীয় যিখিনি আমাৰ সমাজকৰ্মী লোক আছে তেওঁলোকৰ লগতো আমাৰ লগত সংযোগ কৰি ৰাখিব লাগে যাতে ভ্ৰমণ কাৰ্যত যদি আমি কিবা বিপদত পৰিবলগীয়া হয় তেওঁলোকক ঘপককৈ আমি কণ্টেক্ট কৰি তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰোঁ